দুহেজাৰ এক চন দহ জানুৱাৰী দুহেজাৰ দুই চন তিনি মাৰ্চ দুহেজাৰ তিনি বিছ এপ্ৰিল দুহেজাৰ চাৰি পাঁচ অক্টোবৰ দুহেজাৰ পাঁচ ন জুন